অঁ দোকানতে আছোঁ তুমি অঁ অঁ কেতিয়া আহিবা ভিৰ আৰু দেই এতিয়া অনবৰত ভিৰে বাৰু কওঁতে কিন্তু অকণমান সন্ধিয়া টাইমত বেছিয়ে ভিৰ মাৰে মানুহবোৰ কামৰপৰা আহে যে সেইটো টাইমত চাহকাপ খাই থৈ যায়

অঁ কেতিয়াকৈ আহিম বুলি ভাবিছা সোনকালে আহিবা দূৰ অঁ থাকিমেই বাৰু দেৰিলৈকে নহয় সোনকালে আহিবা হেৰি সন্ধিয়া টাইমত মানে তেতিয়া নোৱাৰিবও পাৰোঁ কাষ্টমাৰ ভিৰ লাগে যে দুটা এটা কথা পাতিবও পাৰিম সোনকালে আহিলে তুমি অঁ

ঠিকে চলিছে দেই ভালকৈ দোকানখন খুলি ভালেই কৰিলোঁ ভালকৈ চলিছে দেই অকলে আহিবানে এতিয়া কোনোবা আহিব লগত

অঁ কি খোৱা কৈ দিয়া গাখীৰচাহ নোখোৱা নেকি গেষ্ট্ৰিকে পায় দুইজনীয়ে লালচাহ খাবাহি তেতিয়াহ'লে ভাইটিকো লৈ আহিবা লগত তেতিয়াহ'লে আহিবা তেতিয়াহ'লে গোটেইকেইটা অঁ অঁ অঁ অঁ ঠিক আছে